স্মৰণীয় ঘটনা বুলি ক'লে এতিয়া মানে এটাই আৰু স্মৰণীয় চবতকৈ জীৱনৰ ডাঙৰ স্মৰণীয় ঘটনা হৈছে এই বছৰটোতে মোৰ মা মোৰ নিজৰ জন্মদাত্ৰী মাৰ বৰ ডাঙৰ অসুখ এটা হ'ল আমি প্ৰথমে গম পোৱা নাছিলোঁ মাৰ পেটটো বিষ বিষ বুলি কৈ থকাত আমি ওচৰৰে লখিমপুৰ মেডিকেল কলেজত দেখালোঁ আল্ট্ৰাচাউণ্ড এবাৰ নহয় দুবাৰ নহয় চাৰিবাৰকৈ কৰোৱাৰ পিছত লখিমপুৰৰ ডক্তৰে আমাক ক'লে যে এইটো গল ব্লাডাৰত কেনচাৰ ইনফেকচন হৈছে গতিকে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ নিবলৈ আমাক উপদেশ দিলে আমি সেই মতে মাক লৈ ডিব্ৰুগড়লৈ যাবলৈ ওলালোঁ সকলো ভাইটি মই মা মাৰ যাবলৈ ইচ্ছা নাছিলেই যে মায়ে কৈছিলে মোৰ এনেকেই ভাল হ'ব মোৰ গেছ হৈছে কিবা হৈছে বুলি ক'লে তথাপিও নাই আমাৰ মনটো সহ্য নহ'ল ডিব্ৰুগড়লৈ লৈ গলোঁ ডিব্ৰুগড়ত মেডিকেল কলেজত আমি গৈ মাক দেখালোঁ তাতো দুবাৰ তিনিবাৰ আল্ট্ৰাচাউণ্ড কৰিলে চিটি স্কেন কৰালে সকলোখিনি কৰাৰ পিছতো মানে মাৰ বেমাৰটো কি হৈছে ধৰা পেলাব নোৱাৰিলে অৱশেষত গল ব্লাডাৰেই মানে অপাৰেচন বুলি অপাৰেচন কৰিবলৈ ডক্তৰে মান্তি হ'ল তথাপিও তিনিবাৰ চাৰিবাৰ নহয় পাঁচবাৰ ছয়বাৰকৈ আমাক মাতিলে যে এবাৰ ক'ব থাইৰডৰ প্ৰবলেম এবাৰ কিবা প্ৰবলেম তেনেকৈ বহুত প্ৰবলেম ওলাই থাকে মেডিচিন ল'ব দিয়ে মেডিচিন লওঁ তেনেকে অহা যোৱা কৰি তাত একদম হোটেলৰ ৰুম লৈহে থাকিব লাগিব আৰু ওচৰতটো আমাৰ পৰিয়ালৰ কোনো মানুহ নায়েই গতিকে ইমান দূৰ অহা যোৱা কৰিবলৈ অসুবিধা তাতে ল'জ লৈ হোটেল ৰুম লৈ খোৱা বোৱা থকা মেলা বহুত অসুবিধাই হয় সেই অসুবিধাৰ মাজতো মাক ভাল কৰিম বুলিয়ে আমি উঠি পৰি মানে ডিব্ৰুগড়তে বহুত দিন এমাহমান থাকিবলগা হ'ল আমি থাকিলোঁ তাতে মেডিকেলত ট্ৰিটমেণ্ট কৰি থকা অৱস্থাতো মানে ডক্তৰে সঠিক বেমাৰটো আমাক আজিলৈকেও মানে ক'বই নোৱাৰিলে যে এইটো এনেকুৱা হৈছে বুলি লখিমপুৰ মেডিকেল কলেজৰ পৰা ঠিকেই কেনচাৰ ইনফেকচন হ'ল বুলি পঠালে কিন্তু ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্তৰবোৰে আমাক সেই বেমাৰটো হৈছে বুলি মানে এক শতাংশও জানিবলৈ নিদিলে জানিব নিদি মাক এদিন অপাৰেচন কৰিম বুলি অপাৰেচন থিয়েটাৰত সোমালে অপাৰেচন থিয়েটাৰত সোমোৱাই অপাৰেচন কৰিব আৰু আমাৰ চহী তহী ল'লে আমি অপাৰেচনৰ পেকেজ দিলোঁ এই তাত আয়ুস্মান কাৰ্ডটো বোলে থাকিলে বিনামূল্যে হেৰি হয় অপাৰেচনবোৰ কৰা হয় কিন্তু ক'ত সেইবোৰটো মিছা বহুত কিবা কিবি কৰিব লাগে ফৰ্ম ফিলাপ কৰিব লাগে এই আয়ুস্মান অফিচটো বহুত দূৰত বহুত দূৰত গৈ পেলাই আয়ুস্মান অফিচত লিখাই চহী কৰি ষ্টাম্প মাৰি আনিলে মেডিচিন ফ্ৰী দিয়ে তাকো ফাৰ্মাচী খনত কোনোবা দিনা থাকে কোনোবা দিনা নাথাকে প্ৰায় নাথাকেই আৰু তাৰ পিছতো আমি নাই হেৰিটো হৈ যাওঁক আৰু বোলো অপাৰেচনটো হৈ যাওঁক বুলি অপেক্ষাত থাকি থাকি থাকি থাকি লাষ্টত মানে সাত দিন থকাৰ পিছত আকৌ অপাৰেচনটো কৰিম বুলি থিয়েটাৰত সোমোৱালে অপাৰেচন থিয়েটাৰত সোমোৱালে থিয়েটাৰত সোমোৱাৰ পিছত আকৌ থাইৰডৰ প্ৰবলেম ওলালে বুলি আকৌ মাক অপাৰেচন ৰুমৰ পৰা উলিয়াই দিলে উলিয়াই দিলে আকৌ পাঁচ দিন থাকিব দিলে আকৌ চিটি স্কেন কৰাব দিলে চিটি স্কেন কৰালোঁ তাতো একো ৰিপৰ্ট নোলালে ৰিপৰ্ট নোলালে তাৰ পিছত ডক্তৰৰ লগত মানে মোৰ অকমান তৰ্কা তৰ্কিয়ে হ'ল তেওঁলোকক ক'লোঁ যে আপোনালোকেতো এইটো পেচেণ্টেই প্ৰাইভেট মেডিকেলত দিলে এতিয়া লগে লগে কৰাই দিব গতিকে গভৰ্ণমেণ্ট মেডিকেলত আপোনালোকে আমাক এতিয়া এই এমাহ দুমাহ হ'ল কিয় আমাক এনেকুৱাকৈ দৌৰাই আছে বেমাৰটোনো কি আপোনালোকে ভালকৈ আমাক জনাওঁক তেতিয়া আমি যদি বাহিৰলৈ নিব লাগে নিম তেতিয়া ক'লে নাই গল ব্লাডাৰ আছে আমি ভাল কৰি দিম তাৰ পৰা ভাল কৰি দিম বুলি কৈ তেনেকে পাঁচ দিনৰ পিছত আকৌ অপাৰেচন ৰুমত সোমোৱালে সোমোৱাই পেলাই আমাৰ চহী তহী ল'লে চহী লোৱাৰ পিছত আধা ঘণ্টামানৰ পিছত আহি মোৰ পৰা আকৌ চহী এটা নিলে চহী এটা নিয়াৰ পিছত আকৌ মোক জনালেহি যে মাৰ অপাৰেচনটো কৰিব নোৱাৰিব মাৰ ভিতৰত পেটৰ ভিতৰত গোটেই ইনফেকচন হৈ তাৰ পিছত মানে আৰু গেলি যোৱাৰ নিচিনা হ'ল তেতিয়াতো আৰু আমাৰ উপায় নাই আৰু কি কৰিম এতিয়া ডক্তৰে তেনেকৈ কৈছে তাৰ পৰা ক'লে যে অপাৰেচনটো নহ'লে আমি আকৌ তেনেকৈ চিলাই থৈ দিলোঁ এনেকুৱা হ'ল মায়ে মানে নিজে কৰি মেলি খাই থকা মানুহজনী আমি যেন এনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলোঁ মা একো কৰিব নোৱাৰা হ'ল মায়ে অপাৰেচন ৰুমত সোমোৱাৰ আগলৈকে কৈছে যে মই অপাৰেচন নকৰোঁ মই ভাল হম গতিকে ব'ল সেই বুলি তেওঁ কৈ কৈয়ে আমাৰ পৰা আমাৰ মাজৰ পৰা আঁতহি গ'লগৈ আৰু কিন্তু ডক্তৰৰ অৱহেলা আৰু ডক্তৰৰ কিছুমান ভুলৰ বাবেই বহু মানুহ মৃত্যুৰ মুখলৈও যাবলগা হয় গতিকে এনে কোৱা যাতে আৰু কাৰো লগত নহওক ভগৱানৰ ওচৰত সেইটোৱেই প্ৰাৰ্থনা কৰোঁ আৰু স্মৰণীয় হৈ ৰল আৰু আমাৰ জীৱনত আটাইতকৈ ডাঙৰ আৰু এইটো ঘটনা যিটো আমি পাহৰিব নোৱাৰোঁ মাতৃজনীতো সকলোৰে বাবেই অমূল্যই আৰু বুজাব নোৱাৰা মাৰ সমানতো কোনো হ'বই নোৱাৰে গতিকে স্মৰণীয় আৰু জীৱনৰ আটাইতকৈ স্মৰণীয় বস্তুটোৱেই সেইটো আৰু